এটা সময়ত ভুল কৰিছিলোঁ ভালকৈ পঢ়া শুনাত মনোযোগ দিয়া নাছিলোঁ মা দেউতাই পঢ়া শুনাৰ কথা ক'লেও পঢ়িব ক'লেও মন দিয়া নাছিলোঁ মন ঘূৰি ফুৰিছিলোঁ লগৰ সমনীয়াৰ লগত খেলা ধূলা কৰিছিলোঁ ভালকৈ যদি পঢ়া শুনাত মনোযোগ দিলোঁ হয় এতিয়া সেই কথাক লৈয়ে অনুতপ্ত নহ'লো হয় এতিয়া ভাবোঁ ভালকৈ পঢ়া শুনা কৰিব লাগিছিল আৰু এতিয়া সৰু সৰু ল'ৰা ছোৱালীবিলাকক কওঁ যে ভালকৈ পঢ়া শুনা কৰিব লাগে ভালকৈ পঢ়া শুনা নকৰিলে আজি সমাজত চলিবলৈ বহুত টান সেইটোৱেই আৰু এটা সময়ত নপঢ়াৰ কাৰণে আজি মই অনুতপ্ত ভাবোঁ ভালকৈ পঢ়া হ'লে তেতিয়াই আৰু চাগে আগবাঢ়িব পাৰিলোঁ হয় সেইখিনিয়ে আৰু